হেল্ল' ঔ ৰিমা কেনেকুৱা ভাল তোৰ এ আছোঁ আৰু দে বহু দিনৰ মূৰত ফোন কৰিলেহে ও

অঁ বৰ ভাল কথা আহিবিহে ও আমি সেই ক'তনো মাৰিবি আৰু জানই নহয় ওচৰতে ব্ৰহ্মপুত্ৰখন আছে তাতে মাৰো আৰু এজনী দুজনী নাযাওঁ নহয় ঢেৰ মানুহ যাওঁ একেবাৰে দহজনীমান যাওঁ বিছজনীমান যাওঁ তাতে হেৰি কি কয় মাছ মাৰো তাৰপিছতে ওচৰতে সেই বনভোজো খাওঁ কেতিয়াবা খানা চানা খাওঁ আৰু তাৰাপা মাছখন পুৰি পিনে খাওঁ অঁ দিন দিয়াকে অঁ নহ'লে আৰু ঘৰত ৰাতিপুৱা ভাতকেইটা বনাই আৰু ভাগে ভাগে ভাতকেইটা দি তাৰপিছতে আৰু দিনটোলৈ মাছলৈ বুলি ওলালোঁ আৰু এতিয়া যে কি নহওক ব্ৰহ্মপুত্ৰখন ওচৰত থাকিতো সেইটোৱে সুবিধাটো হৈছে দেচোন মাছ যেতিয়া

অঁ এই ক'তনো আৰু যি পাওঁ হেৰি কি কয় কেতিয়াবা সেই এইজনেও লৈ যায় নহয় জাল জালবিলাক তথাপিও সেই জাল লৈ যাওঁ জুলুকী লৈ যাওঁ আঠুৱাখনকে কেতিয়াবা লৈ যাওঁ কেতিয়াবা আকৌ জাকৈ তাৰপাছতে পল' মুঠতে যি পাওঁ আৰু হাতেৰেও কেতিয়াবা সেপিয়াই সেপিয়াই ধৰোঁ ক'লেনো কি হ'ব হেৰি খালৈ চালৈ লৈ যাওঁ তাতে একেবাৰে ভাত চাত বনাই লৈ যাওঁ তাৰাপা ঘৰত শুকুৱাইছোঁ পিছে দেই ঢেৰ মাছ শুকুৱাইছোঁ

এই ঢেৰ এখন লোকেল মাছ ঢেৰ সৰু সৰু মাছখন ঢেৰ পাও নহয় কি কৰিবি কিছুমান এই কি কয় ঘৰতো খাওঁ ডাঙৰ ডাঙৰ মাছ পালে সেই অকণমান বজাৰলৈ বুলি দি দিওঁ বৰ তেলীয়া নহয় মাছ একেবাৰে নদী মাছ আৰু খাবলৈ কমটি ধুনীয়া বুলি ভাবিছ' নি বৰ ভাল লাগে খাই তাৰপা সেইটো কাৰণে আহ আহ তই আহ আ একদম ধুনীয়াকৈ ইয়ালৈ আহ আমি অকণমান বনভোজো খাম তাৰপিছতে তোৰ প্ৰেক্টিছো হ'ব বহুত দিন তই মাছ মাৰিবলৈ হেৰি পাহৰিলি নহয়

অঁ অঁ হ'ব হ'ব সেই ও আহিবি ফটো মাৰি লৈ যাবি ফটো মাৰি লৈ যাবি ফে'চবুকত দিবি আকৌ অঁ

থাকিব লাগে থাকিব লাগে আৰু অঁ আৰু হেৰি আকৌ অঁ চাগে দেই আৰু এই আজিকালি ক'লেনো কি হ'ব ব্রহ্মপুত্রত আজিকালি পানীও শুকাইছে নহয় দলংখন হোৱাৰ পা একদম খৰালি দিন যে

অঁ কমিছে আগতকৈ আগতকৈ সেই কমিছে মাছ চাছবিলাক আজিকালি পানীও শুকাই থাকে তথাপিও তথাপিও বাৰু আমি এতিয়া ওচৰৰে মানুহ যিহেতু খাবলৈ এসাঁজৰ দুসাঁজৰ কে পোৱা উপৰিও এতিয়াও বাৰু মাছ ৰ'দ দিছে যে ৰ'দটো চোকা হৈছে মাছটো ওলাইছে বাৰু ওলোৱা নাই বুলি ক'ব নোৱাৰো তথাপিও আগতকৈ মাছৰ পৰিমাণটো কমিলে পানীও নাইকিয়া হ'ল অঁ

অঁ নাইকিয়া হৈছে তাৰমানে নাইকিয়া হৈছে আৰু গোটেই মানুহে কণী হৈ থাকোতে উজান উঠোঁতে ধৰ যেতিয়া সেই মাছে কণী পাৰিব তেতিয়াই গোটেই মাছখন ধৰি ধৰি খাব আৰু বেপাৰীও ঢেৰ আহি আহি চোৰাং কাৰবাৰবোৰ কৰে এতিয়া মানে চৰকাৰে বাধা দিলেনো কি হ'ব তথাপিও মাছখন ধৰি আনি পিনে বিকেহি আৰু এইবাৰ কম আমাও মানে মাছবোৰ এই ওচৰৰে আমাৰ এজনে পূৰা বিছ কুইণ্টেলমান বিকিলে কেজিও বৰ লাভো নাপায় নহয় এতিয়া ক'লেনো কি হ'ব মাছ বিকিলেনো কি হ'ব বিকেহে এতিয়া বেপাৰীয়ে ঢেৰ দাম কয় কিন্তু আমি আকৌ ইয়াৰ পা মাৰি পিনে যেতিয়া দিবলৈ যাওঁ তেতিয়া একদম যেন দামেই নাই এতিয়া লোকেল মাছ বুলি ক'লে মানুহ হাবাথুৰি খাই থাকে ন আমি এতিয়া আমি এতিয়া লোকেল মাছ হ'লেও এতিয়া সেই কেইটামান

অঁ অঁ হয় বাৰু দেই সেয়াও দেচোন ব্ৰহ্মপুত্রৰ ওচৰত হোৱা সেইটোৱে কপাল সেইটোৱে কপাল বুলি কৈছোঁ আৰু কাৰণ এতিয়া মানুহ চানুহ গোটেই বেজী দিয়া মাছখন খাই আকৌ বেজী দিয়া মাছখন খালে কি হ'ব কমটি বেমাৰ হৈছে নি সেইবিলাকৰ পৰা

অঁ এ নক'বি আৰু বাৰিষা দিনত এজুলুকা মাৰি আনো আৰু পুৰি আনি পিনে ভাতকেইটা সেই দিয়ে খাব পাৰো সিও আৰু মানে সেই চচঙা নহয় নহয় তোৰ তেল টেঙা তেল চেল নোহোৱা নিচিনা একদম মাছটো কেনেকুৱা তেলি একদম

অঁ বৰ ধুনীয়া আৰু তই এতিয়া সেই এতিয়াও সেই পটককৈ লাইশাক দুডালমান আনিলোঁ মাছটো অ উতলাই পিনে দি দিলোঁ মাছতে দিলোঁ বা এনেই পুৰি পিনে খালোঁ একদম বৰ ধুনীয়া তেলি তথাপিও এতিয়া আগৰ নিচিনা তেলো নাইকিয়া হৈছে বাৰু মাছবিলাকৰ সেইটোও হয় অঁ আৰু মানে এতিয়া ধৰ সেই কেঁকোৰা আগতে যেনেকুৱা পৰ্যায়ত কেঁকোৰা পাওঁ মাছৰ কথাটো ক'বই নালাগে কেঁকোৰা চেকুৰা কিমান পাওঁ এতিয়াতো কেঁকোৰাও পাবলৈ নাইকীয়া হ'ল মানুহে সেপিয়ালেও কেঁকোৰা প্ৰায় কমেই পায় সেই মাছ কাছবোৰ কমিছে বাৰু দেই আগৰ তুলনাত কমিছে এতিয়া আগতেতো ব্ৰহ্মপুত্ৰ পাৰত মানে শিহুও পায় মানুহে হয় নে নহয় অঁ আগতে তো অসমত অসমত সুলভে আছিলে কিন্তু এতিয়া মানে দুষ্পাপ্য হৈ গৈছে আৰু এতিয়া বহুত বস্তু কমিছে তথাপিও আৰূ আমি দেচোন নৈপৰীয়া স্থানীয় মানুহ বুলি আমি সেইকেইটাকে বুটলি আনি কেতিয়াবা খাব পাওঁ এসাঁজৰি ভাত সেইটোৱে আৰু আহিবি আহিবি তই বুজিছ' আহিবি দেই অঁ আহিবি আহিবি মই একদম আগ্রহেৰে ৰৈ থাকিম তোলৈ

আহিবি আহিবি আহিবি বহুত দিন লগো পোৱা নাই ত অঁ এই বৰ বেলেগ অঁ বৰ ভাল লাগে বৰ ভাল লাগে নক'বি আৰু এতিয়া খা খৰালি বুলি কে আৰু ভাল লাগে বুজিছ' নে এ তাতে পিকনিক খোৱা বতৰ হৈছে এতিয়া হ'ব আহিবি আহিবি দেই অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব দে অঁ অঁ হ'ব দে অঁ